নিগেটিভ বুলি ক'বলৈ গ'লে আছে বহুতো আছে যেনেকৈ যিমান সুবিধা আছে সিমান অসুবিধাও আছে কলমৰপৰা বল পেন ব্যৱহাৰ কৰাৰ কেইবাটাও অসুবিধা আছে বিশেষকৈ কলমটো সঘনাই ব্যৱহাৰ নকৰিলে বল পইণ্টত বল পেইণ্টত বল পেইণ্টত থকা চিয়াঁহী কেতিয়াবা শুকাই যাব পাৰে ইয়াৰো উপৰিও বল পেইণ্টত চিয়াঁহীৰ প্ৰবাহ অসামঞ্জস্যপূৰ্ণ হ'ব পাৰে যাৰ ফলত সাম্ভাব্য লেতেৰা বা অসমান লিখা হ'ব পাৰে অন্য ধৰণৰ কলমৰ তুলনাত বল পেন পেনত ৰঙৰ বিকল্পও সীমিত যেনে জেল পেন বা ফাউণ্টেন পেন শেষত ক'ব পাৰি যে বল পেন পেনেৰে লিখিবলৈ প্ৰয়োজন হোৱা চাপৰ ফলত বৰ্ধিত লিখাৰ সময়ত হাত ভাগৰুৱা হৈ পৰে বহুত জোৰ দিবলগীয়া হয় আচলতে আমি বল পেনেৰে লিখিলে আৰু তেনেকৈ জেল পেনৰো আছে কিছুমান ধৰা জেল পেন অংকণৰ বাবে অসাধাৰণ কিন্তু ইয়াৰ চিয়াঁহী শেষ হোৱাৰ প্ৰৱণতা আছে আমি সাধাৰণতে এটা নিৰ্দিষ্ট ৰঙৰ বহুতৰ মাজেৰে যাবলগীয়া হয় লগতে চিয়াঁহীৰ গুণগত মান আৰু স্থায়ীত্ব বিভিন্ন ব্ৰেণ্ডৰপৰা ভিন্ন হয় জেল পেনবোৰ শুকাই যোৱাৰ প্ৰৱণতা থাকে আৰু সময়ৰ লগে লগে বা গৰমত ম্যাদ উকলি যায় সাধাৰণতে মজুত ৰখাত ইহঁত বৰ বেছিদিন নাথাকে আৰু জেল পেনত আপুনি লিখাৰ পাছত যদি কিছুমান কিছু পৰিমাণে বা কেনেদৰে যদি পানীও পৰি যায় তো সেই লিখাখিনি আপোনাৰ বেয়া হৈ যায় সকলোবোৰ বিয়পি যায় আৰু বহীখন দেখিবলৈও বহুত বেয়া দেখায় আখৰো বেয়া হয় সেই তাৰ মাজতে বল পেন আৰু এয়াই আৰু বল পেন আৰু জেল পেনৰ মাজৰ মানে নিগেটিভ যিখিনি আছিলে বেয়া বুলিও ক'ব নাযাওঁ ভাল বুলিও ক'ব নাযাওঁ ভাল বেয়া দুইটা গুণ থাকে চবৰে